মই এইবিলাক লকডাউনৰ সময়টো যিহেতু ঘৰত থাকিবলগীয়া হৈছিলে ঘৰত থাকিও আমনি লাগিছিলে তেতিয়া এইবিলাক ইউটিউবৰ পৰা চাই চাই অলপ শিকিলোঁ টু থাউজেণ্ড নাইণ্টিনৰ পৰা অলপ শিকি মেলি প্ৰথমে নিজৰবিলাক কৰিবলৈ আৰম্ভ কৰিছিলোঁ যেনে কাপোৰ চিলোৱা তাৰপিছত এইবিলাক মেখেলা চাদৰত দহি গোঠা চাদৰত দহি গোঠা মেখেলা ফলচ লগোৱা এইবিলাক লাহেকৈ শিকিলোঁ ইউটিউবত চাই চাইয়ে তাৰপিছত নিজৰবিলাক লাহে লাহে কৰিলোঁ নিজৰবিলাকে প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ চিলাবলৈ এতিয়া লাহে লাহে বেলেগৰ পৰাও অৰ্ডাৰ লৈ তেনেকৈ চিলোৱা মেলা কৰোঁ ব্লাউজৰো চিলাওঁ নতুন নতুন ডিজাইন তেনেকেই ইউটিউবত চাই চাই এবাৰ শিকিছিলোঁ বাৰু তেনেকেই চিলাইটোত ইয়াৰ পৰা নিজৰ ইনকমো হৈ থাকে অলপ মই টুৱেণ্ট টু থাউজেণ্ড এণ্ড টুৱেণ্টি ওৱানত এটা মেচিন লৈছিলোঁ আগতে আছিলে এটা পুৰণা যিটো কাৰণে যিটো ইমান ভাল নাছিল নিজৰখিনি অকল কৰিব পৰা হৈছিল নিজৰ যেনেকৈ চাদৰত চাদৰ দহি গুঠিবলৈ বাৰু মেচিনটো নালাগে বাৰু তথাপিতো দহি গোঠা মেলা সেইখিনি নতুন নতুন ডিজাইনত তেনেকৈ শিকি লৈছিলোঁ ইউটিউবত চাইকেনে তাৰপিছত আৰু মেচিনটো অনাৰ পৰা তাত লাহেকৈ এম্ব্ৰইডাৰীও কৰিব পৰা হয় মেচিনত চিলাই মেলি ই লাহে লাহে নিজৰখিনি কৰি বেলেগে দেখি লাহে লাহে অৰ্ডাৰো দিয়ে তেনেকৈ বেলেগৰোবিলাকো কৰি মেলি নিজৰ খৰচাটো নিজে উলিয়াই থাকিব পৰা হয় ইয়াতো কো কোনোবাই যদি বিচাৰে তেন্তে চিলাই আৰু গোঠা মেলা কৰি চিলাই কৰি ইয়াতো নিজৰ কেৰিয়াৰ গঢ়িব পৰা যায় আজিকালি এইবিলাক চিলাইটো ফেশ্বন ডিজাইনিং ইং টাইপত এইবিলাকতো বহুত খৰচ আহি পৰে যিটো নিজৰখিনি যদি নিজেই কৰি ল'ব পৰা যায় আজিকালিতো প্ৰায়ে নিজৰখিনি নিজেই কৰি ল'বলৈ পৰা হৈছে তেনেকৈ ময়ো নিজৰখিনি নিজেই কৰি ল'ব পাৰোঁ বেলেগৰো কৰি দিওঁ পাৰিলে সময় হ'লে বেলেগৰো কৰি দিওঁ যাৰ কাৰণে মই দুটকামান ইনকমো কৰিব পাৰোঁ যাৰ কাৰণে নিজৰ খৰচটোও ওলায় তেনেকেই আৰু লকডাউনৰ সময়ৰ পৰা এইটো লাহেকৈ মোৰ মনলৈ আহিলে এইবিলাক এনেই থাকি ইউটিউবত চাই চাই ঘপককৈ এদিন দেখা পালোঁ চিলাই কৰা তাৰপৰা ভাবিলোঁ মই অঁ মইতো এইটোতো এনেই থকাতকৈ এইটো কামো কৰিব পাৰোঁ যিহেতু ঘৰত মেচিনটোও আছে তেন্তে তেনেকৈয়ে মনলৈ আহি কিনে মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ লাহেকৈ প্ৰথম বেয়া কাপোৰবিলাকে মায়ে উলিয়াই দিয়ে তেনেকেই চিলাইছিলোঁ এনেই চিলাইটো মাৰি চাইছিলোহে দেই তেনেকৈ লাহে লাহে নিজৰবিলাক লাহেকৈ কৰিবলৈ ল'লোঁ তাৰপিছত আকৌ এতিয়া ডিজাইনবিলাক নতুন নতুনকৈ শিকিব শিকি আছোঁ নতুন নতুন ডিজাইনবিলাক চিলাইৰ